হয় প্ৰযুক্তিয়ে শিক্ষা আৰু শিক্ষা প্ৰদানত বহুত ধৰণে প্ৰভাৱ পেলাইছে বিগত কিছু বছৰ হ'ল য'ত আমাৰ ইণ্টাৰনেট আমাক যেতিয়াৰ পৰা বেছিকৈ উপলব্ধ হ'ল তাৰপিছতে বিশেষকৈ ইণ্টাৰনেটৰ কথা কথা কৈছোঁ তেতিয়াৰ পৰাই আমাৰ শিক্ষাৰ আৰু শিক্ষা পদ্ধতিত আমাৰ প্ৰযুক্তিয়ে বহুতখিনি প্ৰভাৱ পেলাইছে যেনে আমি আগতে কিছুমান কথা যদি আমি নাজানো বা শুনা নাই বা নুবুজো আমি আমাৰ শিক্ষাগুৰু বা কিতাপৰ বাহিৰে বা বেলেগ কোনোবা ব্যক্তিয়ে হওক বা মেগাজিন হওক আলোচনী হওক তাৰ বাহিৰে আমি আমাৰ কোনো ধৰণৰ উপায় নাছিলে জানিবলে বুজিবলে বা সুধিবলে কিন্তু যেতিয়াৰ পৰা প্ৰযুক্তিত আমাৰ ইণ্টাৰনেট আহিল আমাৰ মোবাইল ফোন আহিল তেতিয়াৰ পৰা আমি কিছু কথা নুবুজিলে নাজানিলে বা জানিব বিচাৰিলে আমি চিধাই হয়তো আমি গুগল কৰোঁ গুগলত আমি বিচাৰোঁ প্ৰশ্ন কৰোঁ তেতিয়া আমি গোটেইখিনি হয়তো কম বেছি পৰিমাণে আমি সেই বিষয়টোৰ ওপৰত কিছু হ'লেও আমি জ্ঞান লাভ কৰোঁ তাৰবাবে আমি সঁচাকৈয়ে মানিব লাগিব যে প্ৰযুক্তি প্ৰযুক্তিয়ে শিক্ষা আৰু শিক্ষাৰ প্ৰদানত বহুতখিনি ভাল প্ৰভাৱ পেলাইছে আৰু সেই সেই আৰু সেই তাৰ কাৰণে আমি আমাৰ শিক্ষা বা আমাৰ এই বিশ্ববিদ্যালয় বা মহাবিদ্যালয় বা বিদ্যালয়তে হওক কেতিয়াবা যদি আমি কিছুমান কথা আমি যদি বুজি নেপাওঁ বা কেতিয়াবা আমি বিদ্যালয়ত যাব নোৱাৰোঁ গা বেয়া হ'লে বা কিবা এটা অসুবিধাৰ সন্মুখীন হ'লে তেতিয়া আমি হয়তো পলম নোহোৱাকৈ আমি কিছু হয়তো বিষয় আমি যিবোৰ আমি ক্লাছত নাপাওঁ সেইবোৰ বিষয় হয়তো আমি প্ৰযুক্তিৰ জৰিয়তে আমি হয়তো বিচাৰি পাওঁ চ' তেনে ক্ষেত্ৰত বহুতখিনি আমাৰ লাভ হৈছে আৰু তাৰ বাবে আমি সঁচাকৈ প্ৰযুক্তিক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু প্ৰযুক্তিৰ আমি সৎ ব্যৱহাৰ কৰি আমাৰ শিক্ষাৰ আমি এটা অংশ হিচাপে আমি মানি ল'ব লাগিব আৰু যদি মোৰ ব্যক্তিগত কথা যদি ক'ব লাগে তেন্তে মই বিশেষকৈ বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয়ত থকাৰ পৰা ইণ্টাৰনেট আৰু গুগল খুবেই বেছি ব্যৱহাৰ কৰিছোঁ কেতিয়াবা হয়তো ক্লাছ যদি আমি কৰিব নোৱাৰোঁ কেতিয়াবা গা বেয়া হয় আমি ক্লাছ কৰিব নোৱাৰোঁ বহুতখিনি আমি এৰি আহোঁ লিখা নহয় বা মিছ হৈ যায় চ' তেনে সময়ত গতিকে তেনে সময়ত মই কম্পিউটাৰত লেপটপত যিমানখিনি ইণ্টাৰনেটত বা গুগলত আমি বিচাৰোঁ তেতিয়া কিছু সংখ্যক আমি পাওঁ আৰু নহ নহ'লেবা মোবাইল ফোনৰ জৰিয়তে বহুতখিনি লগ বান্ধৱী বন্ধু তেওঁলোকৰ পৰা তেওঁলোকৰ বহীৰ পৰা আমি হয়তো ফটো মাৰি লওঁ আৰু নিজৰ বহীত আমি লিখি সম্পূৰ্ণ কৰোঁ গতিকে তেনে ধৰণে আমি প্ৰযুক্তিৰ আমি মই আমি সকলোৱে তেনেকে সৎ ব্যৱহাৰ কৰিছোঁ কোনোবা নহয় কোনোবা সময়ত আৰু সেই তেনেকেই আমি শিক্ষা লাভ কৰাত বা সেই প্ৰক্ৰিয়াত আমি বৃদ্ধি পাইছোঁ আৰু প্ৰত্যাহ্বান যদি কওঁ তেন্তে কেতিয়াবা যদি প্ৰেজেণ্টেশ্যন আমি দিওঁ ক্লাছত আমাৰ এছাইনমেণ্ট থাকে প্ৰজেক্ট থাকে সেইটো আমি যেতিয়া আমি প্ৰেজেণ্ট কৰোঁ আমাৰ লেপটপত বা কম্পিউটাৰত সেই সময়ত যদি বিজুলী নাথাকে বা লেপটপৰ যদি বেটেৰীয়ে বেকআপ নিদিয়ে সেই তেনে সময়ত আমি আমাৰ প্ৰেজেণ্টেশ্যন বা আমাৰ লিখা কিছু ৰিছাৰ্চ পেপাৰ ডিজাৰ্টেচ্যন সেইবোৰ আমি আমাৰ শিক্ষাগুৰুসকলক বা কৰ্তৃপক্ষক আমি দেখুৱাব নোৱাৰোঁ গতিকে তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আহে আৰু কেতিয়াবা ইণ্টাৰনেট শ্ল' হৈ থাকে যেতিয়া আমাক খুবেই বেছি প্ৰয়োজন যেতিয়া আমাক খুবেই ইমাৰ্জেঞ্চি হয় সেই সময়ত আমি ইণ্টাৰনেট কেতিয়াবা শ্ল' হ'লে বা বেয়া হ'লে বা ৰিচাৰ্জ শেষ হ'লে হয়তো আমি সেই গুগলত গৈ পিনে বিচৰাত খুবেই সমস্যাৰ সন্মুখীন হৈছোঁ গতিকে বিশেষ তেনেকুৱা প্ৰত্যাহ্বান পোৱা নাই কিন্তু হয় প্ৰত্যাহ্বানটো থাকিবই আৰু প্ৰত্যাহ্বানতকৈ বেছি আমি সুবিধা আৰু ইয়াৰ ভালখিনি আমি লৈ আমি আগবাঢ়িব লাগিব আৰু আমাৰ শিক্ষাৰ পদ্ধতি আমি আৰু উন্নতম মানদণ্ডৰ আমি কৰিব লাগিব আৰু উন্নতি যাতে হয় আমাৰ শিক্ষাৰ পদ্ধতি সেয়ে মই বিশ্বাস কৰোঁ